সাধাৰণ পানী লগা ভাল কৰিবৰ বাবে আমাৰ গাঁৱৰ মানুহবোৰে এল'পেথিক চিকিৎসাৰ ব্যৱস্থাৰ ওপৰত সিমান গুৰুত্ব নিদিয়ে তেওঁলোকে নিজা কিছুমান ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায় আমাৰ গাঁৱতো এনেকুৱা কিছুমান ঘৰুৱা প্ৰতিকাৰৰ ব্যৱস্থা কৰে সাধাৰণ পানী লগা ভাল কৰিবৰ বাবে আমাৰ গাঁৱত বিশেষকৈ সৰিয়হৰ যিটো পেৰাতেল বুলি কয় সেই পেৰাতেলত নহৰু গৰম কৰি সেই তেলেৰে খুব মালিচ কৰে নাকৰ ওচৰত শুঙিব দিয়ে নাকৰ কাষত কপালত দিয়ে ভৰি হাতৰ তলোৱা বহুত সময় মালিছ কৰে এনেকৈ দুদিনমান দিয়াৰ পিছত নিজে নিজে পানীৰ লগা জ্বৰ ভাল হয় আৰু কিছুমানে সৰিয়হৰ পেৰা তেলৰ লগতে নহৰু দিয়ে আৰু লগতে কালজিৰা দিয়াও দেখা যায় এনেকৈ গৰম কৰি খুব উতলাই লৈ পেলাই তেলটো সেই তেলেৰে মানুহক মালিচ কৰিলে পানী লগা জ্বৰ ভাল হয় ইয়াৰ উপৰিও কি কৰে পানী লগা জ্বৰ হোৱাৰ কেইদিন গাঁৱত মানুহে ৰুটি আৰু কিবা জ্বলা দিয়া বেছি জাল দিয়া জালুকৰ গুড়ি দিয়া মাংসৰ জোল তেনেকৈ খোৱাও দেখা যায় কিছুমানে মাংস নোখোৱাবিলাকে ৰুটি আৰু আলু ভাজি জালুক বা জ্বলা দি অলপ জাল হোৱাকৈ খায় ইয়াৰ উপৰিও কিছুমানে কি কৰে পানী লগা জ্বৰ হোৱা কেইদিন নৰসিংহ ভেদাইলতা এইবিলাক আদা নহৰু পিচি তেনেকৈ জোল বনায় লগতে শিঙি মাছ মাগুৰ মাছ এইবিলাক থাকিলে সেইবিলাক দি জাল কৰি জালুকেৰে বনোৱা টাইমত জালুকে গুৰি দি এনেকৈ জাল কৰি তেনেকৈও

আৰু এই পানী লগা হৈ থকা টাইমত ঠাণ্ডা পানী কেতিয়াও খাব নিদিয়ে ঠাণ্ডা পানীৰ সলনি উতলা গৰম পানী কুহুমীয়া কৰি সেই পানীটোহে খাব দিয়ে ইয়াৰ উপৰিও কিছুমান কিছু লোকে লাল চাহত লাল চাহত জালুক দি জালুক আদা দি জাল হোৱাকৈ তেনেকৈ খায় যাৰ ফলত চৰ্দি পানী লগা নু নোহোৱা হৈ যায় এনেকেই সাধাৰণভাৱে ট্ৰিটমেণ্ট কৰি আমাৰ গাঁৱৰ ঘৰুৱা প্ৰতিকাৰৰ সহায়ত সাধাৰণ পানী লগা ভাল কৰিব পাৰে আৰু এইটো এইবিলাকেই আমাৰ গাঁৱত বিশেষভাৱে জনপ্ৰিয় হৈ আছে মেক্সিমাম মানুহে সাধাৰণ পানী লগা জ্বৰ হ'লে ঔষধ নাখায়েই এনেকৈ গাঁৱৰ যিখিনি পোৱা যায় মই যিখিনি আলোচনা কৰিলোঁ ইয়াৰ উপৰিও আৰু কিছুমান আছে সেইবিলাকৰ জৰিয়তে কি কৰে পানী লগা জ্বৰ ভাল কৰে তুলসী আদা একেলগে পিচি লৈ মৌ দি তেনেকৈও খায় পানী লগা জ্বৰ হ'লে